বিদ্য়ুতৰ তাঁৰ যদি ক'ৰবাত ছিগা থাকে আৰু তাত যদি কোনোবা বা কাৰোবাৰ ভৰি ভৰি বা হাত কিবা এটা যদি তাত গৈ লাগে ত' মানুহটোৰ তৎক্ষণাতে মৃত্যু হ'ব পাৰে আৰু বিদ্য়ুতৰ ভল্টবোৰ অতি বেছি আৰু বিপদজনক

বিদ্য়ুতবোৰ সোনকালে ক্ৰয় হয় আৰু বিদ্য়ুতৰ কাৰণে বহুতো চৰাই চিৰিকতি জীৱ জন্তুৰ মৃত্যু হয়

বিদ্য়ুৎ বিদ্য়ুতবোৰ